বৰ্তমান সময়ত আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰোঁ যিয়ে আমাৰ জীৱন বিভিন্ন ধৰণেৰে সলনি কৰিছে ৰাতিপুৱা শুই উঠিবলৈ আমি প্ৰথমে ফোনত এলাৰ্মটোৰ পৰা দিনটো আৰম্ভ কৰি দিনটোত আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে ইয়াক ব্যৱহাৰ কৰোঁ মনোৰঞ্জনৰ বাবে কোনো সময়ত ব্যৱহাৰ কৰোঁ কোনো সময়ত আমি যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে আমি ইউটিউবত ক্লাচ চাব পাৰোঁ আজিকালি প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ বাবে বিভিন্ন মানুহে ঘৰতে থাকি বিভিন্ন ধৰণৰ কাম কৰিবলৈ সুবিধা পাইছে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰিমাইণ্ডাৰ দি নিজক যিকোনো কামৰ বাবে প্ৰস্তুত কৰা বা মনত ৰখাৰ কাম কৰি ল'ব পাৰোঁ ক'ৰবালৈ গ'লে আমি ফোনটো লৈ গ'লে বিভিন্ন ধৰণৰ পইচাৰে বিভিন্ন বস্তু আমি কিনিব পাৰোঁ লগতে আমি অনলাইন টিকেট কৰা সেয়া ফ্লাইটৰে হওক বা ট্ৰেইনৰে হওক বা বাছৰে হওক তেনেকুৱা ধৰণৰ কামসমূহো আমি কৰিব পাৰোঁ এই কামসমূহে প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ দ্বাৰা মোৰ জীৱনটো বিভিন্ন ধৰণৰে সলনি কৰিছে